আমাৰ অঞ্চলৰ বিখ্য়াত ক্ৰীড়াবিদ এগৰাকী হৈছে হিমা দাস আৰু হিমা দাসে দৌৰবিদ হিচাপে গোটেই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি নাম অৰ্জন কৰিছে আৰু গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে ঠিক তেনেকৈ উমা ছেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেটৰ এগৰাকী খেলুৱৈ হিচাপে তেওঁ নিজৰ নামটো অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে আৰু তেনেকৈ এলভিছ আলী হাজৰিকা তেওঁ সাঁতোৰবিদ হিচাপে মানে আমাৰ অঞ্চলৰ গোটেই অসমৰ নাম এই ক্ৰীড়াৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰি সমগ্ৰ অসম তথা ভাৰতবৰ্ষ ইয়াক প্ৰতিনিধিত্ব কৰি আহিছে খেলুৱৈসকলৰ ভিতৰত আৰু ভালে কেইগৰাকী এই ক্ৰীড়াবিদ আছে যিসকলে বিভিন্ন ক্ৰীড়াৰ লগত জড়িত থাকি আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে